মই নিয়মীয়া শাৰীৰিক ব্যায়াম বা মানে শাৰীৰিক পৰিশ্ৰমবোৰ মোৰ স্বাস্থ্যজনিত কাৰণত সৰুৰে পৰাই আচলতে মই কৰি আছোঁ আৰু মোৰ বিশ্বাস হৈছে যে এইধৰণে আচলতে ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰাৰ মাজেদিহে যিবোৰ আমাৰ ৰঙ প্ৰতংগ আছে এইবিলাক অলপ মানে হেৰিলৈ যায় ভাললৈ যায় তাৰ জৰা চৰা এইবিলাকতো মানে নানান ধৰণৰ অলপ সহায় কৰি থাকে মই সৰুৰে পৰাই এই প্ৰণায়ামো কৰিছো আসন প্ৰণায়ামো কৰিছিলোঁ এই আসন প্ৰণায়ামেও আচলতে মানুহক গোটেই জীৱনটোতে এটা সুস্থ জীৱন কটাবৰ কাৰণে বহুত সহায় কৰে আৰু বহুতক দেখিছোঁ এই ধৰণৰ আচলতে ব্যায়াম কৰাৰ মাজেদি মানুহৰ আয়ুসটো বৃদ্ধি হৈ আছে বা মানে মোৰ এতিয়া মানে নানান বয়স হৈছে সেই মোৰে এতিয়া এই সৰুতে যে মই মানে এই আসন প্ৰণায়াম কৰিছিলোঁ আৰু বৰ্তমানেও মই মানে দুই এটা মানে এই ব্যায়াম কৰি আছোঁ বা মই ৰাতিপুৱাই এই খোজ কঢ়া মানে দৌৰ মৰা বা মানে চাইকেল চলোৱা এনেকৈ এই যিবোৰ আচলতে পৰিশ্ৰমবোৰ কৰি আছোঁ সেই হেৰিবিলাক এটা ব্যায়ামৰ লগতেই মানে প্ৰায় সম্পৰ্ক ঘটিছে গতিকে ইয়াৰ যোগেদি মোৰ মানে যথেষ্ট মই নিজে উপকৃত হৈছোঁ আৰু মই ভাবোঁ যে এই নিয়মীয়া সেইকাৰণে শাৰীৰিকভাৱে শাৰীৰিক ব্যায়াম কৰা আৰু মানে এই পৰিশ্ৰম কৰা মানুহে এলাহ নকৰি যথৰ হৈ থকা এই কামবোৰ যাতে বাদ দি নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে বা তাক ভাললৈ নি থাকিবৰ কাৰণে বা নিজৰ আয়ুসটো অলপমান শক্তিশালী কৰি ৰাখিব মানে দীৰ্ঘায়ু কৰি ৰাখিবৰ কাৰণে যাতে তেওঁলোকে ব্যায়াম আৰু মানে আসন প্ৰণায়াম মানে নানান ধৰণৰ শাৰীৰিক পৰিশ্ৰম এইবোৰ যাতে কৰে মই সেইটো গোটেই মানে উপকৃত হ'ব বুলি মই অনুভৱ কৰোঁ